হেল্ল' দাদা মই বিশেষ কথা এটাৰ কাৰণে আপোনালৈ ফোনতো কৰিছোঁ অঁ এই মই যে অৰ্ডাৰটো দিছিলোঁ বস্তুকেইটা আহি পালেহি কাৰণ বস্তুকেইটা ঠিকেই আহিলে খালি আপোনাৰ পেকিংটো অলপ বেয়াকৈ দিলে মানে ফাটি আহিছে অলপ ওলাই আহিছে অঁ এই অলপ বস্তুটো সতেজ নহয় যেনেকৈ বুলি ভাবিছিলোঁ তেনেকৈ নহয় অলপ বস্তুটো বেয়াকৈ ওলাই আহিছে অঁ তেলটো বেছি নিচিনা লাগিছে আৰু কিবা বস্তুটো মানে কিবা অলপ পেকিংটো ফাটি ওলাই আহিছে কাৰণে ভাল লগা নাই অঁ অঁ অলপ আ আপুনি পিছত মই ফোন কৰিলে দিব অলপ ভালকৈ খালি দিব